হেল্ল' সৃষ্টি ফাষ্ট ফুড হয়নে নাচবৰৰ মই নাচবৰৰ পৰাই কৈছিলোঁ হয় হয় মই তোমালোকৰ ৰেষ্টুৰেন্টৰ কথা শুনি আছো বাৰু এনেকৈ কোনোবাই কোনোবাই কৈ থকা শুনিছোঁ আৰু ওচৰত মোৰ ফ্ৰেণ্ডবিলাকেও কয় মোৰ ভাল লাগিছে মানে তোমালোকৰ কথাখিনি শুনি ইমান ধুনীয়াকৈ বস্তু বনোৱা বোলে তাত খাদ্যবিলাক মই মানে কেইটামান খাদ্য অৰ্ডাৰ কৰিবলগা আছিলে আচ্ছা আচ্ছা তোমালোক আছা ন তোমালোকে দিব পাৰিবা ন হম ডেলিভাৰী আচ্ছা ঠিক আছে মই কেইটামান বস্তু অৰ্ডাৰ দিছোঁ বাৰু তোমালোকে পাৰিলে পঠাই দিয়াচোন সোনকালে পাস্তা দুটা লাগিব ইটালিয়ান হেল্ল' শুনিছা চাওমিন লাগিব পাঁচ প্লেট চাইনীজ লাগিব হাঁ সেইটো বিৰিয়ানী লাগিব পাঁচটা ভাৰতীয় খাদ্য হয় হয় হয় হয় অঁ মোৰ ঘৰটো চিনি পাবা নহয় ন ওচৰতে বাৰু বেছি দূৰ নহয় তোমালোকৰ তাৰ পৰা অঁ তোমালোকৰ ৰেষ্টুৰেন্টৰ পৰা পশ্চিমলৈ আহিবা আহি পেলাই এটা ট্ৰেন্সফৰ্মাৰ পাবা ট্ৰেন্সফৰ্মাৰটোৰ পৰা যিটো ৰাস্তা সোমাই আহিছে সেইটো ৰাস্তাইদি আহি প্ৰথম যিখন ঘৰ সেইখন ঘৰেই হ'ব আমাৰ আচ্ছা তোমালোকে হিচাপ কৰি টোটেল বিলটো কোৱাচোন বাৰু কিমান হয় আচ্ছা আচ্ছা আচ্ছা আচ্ছা অঁ দুহেজাৰ পাঁচশ টকা হ'ল ন আচ্ছা আচ্ছা কেছ অন ডেলিভাৰী হ'ব ন নে আগেই পেমেন্ট কৰিব লাগিব অঁ কেছ অন ডেলিভাৰী হম ডেলিভাৰী দিবাটো ন আচ্ছা আচ্ছা তোমালোকে লৈ আহা মই ইয়াত বস্তুটো ৰিচিভ কৰি পেলাই লগে লগে পেমেন্ট কৰিম আচ্ছা আচ্ছা অঁ ঠিক আছে ঠিক আছে ভাল লাগিলে কথা পাতি আকৌ খাদ্য ভাল হ'লে আকৌ আকৌ অৰ্ডাৰ কৰিম ঠিক আছে ঠিক আছে হ'ব দিয়া অঁ থেংক ইউ